নমস্কাৰ মই কুহি দাস মই পি এম কে ভি প্ৰগ্ৰেমৰ বাবে মোৰ আবেদনৰ অৱস্থাৰ বিষয়ে জানিবলৈ আপোনালোকক যোগাযোগ কৰিলোঁ মোৰ মূল্যায়ন আই ডি টো হৈছে শূন্য শূন্য চাৰি পাঁচ আৰু মোৰ বেংকৰ একাউণ্টৰ শেষৰ চাৰিটা সংখ্যা হৈছে চাৰি পাঁচ ছয় সাত আৰু মই বুজি পাওঁ যে আবেদন প্ৰক্ৰিয়াত সময় লাগিব পাৰে কিন্তু পৰৱৰ্তী পদক্ষেপ আৰু সিদ্ধান্তৰ বাবে প্ৰতিযোগিত প্ৰতিযোগিত সময় সময়সীমাৰ বিষয়ে অধিক জানিবলৈ মই আগ্ৰহী এই বিষয়টোৰ প্ৰতি আপোনাৰ সময় আৰু মনোযোগৰ বাবে মই আপোনালোকক যোগাযোগ কৰিলোঁ সেইবাবেহে আপোনালোকক ধন্যবাদ